অঁ হয় আমাৰ ইয়াতে বিশ্বনাথ চাৰিআলিত এখন নতুনকৈ কাঠৰ সামগ্ৰী বনোৱা দোকান খুলিছে মই সেই দোকানখনৰ পৰা আজি এক মাহমানৰ আগতে এখন ডাইনিং টেবুল আনিছিলোঁ ডাইনিং টেবুলখন ইমানেই ধুনীয়া চেগুন কাঠৰ ডাইনিং টেবুল দিছে ওপৰত ধুনীয়াকৈ গ্লাছ ফিটিং আৰু নিমখ হালধি মছলা পাতি আদি থোৱাৰ কাৰণে জেগা ধুনীয়াকৈ বনাই দিছে ডাইনিং টেবুলখন প্ৰাইমাৰ মাৰি ইমান ধুনীয়াকৈ পলিছ কৰি দিছে যে মোৰ দেখিয়ে কিবা এটা ভাল লাগি গৈছে আৰু যিখন দোকানৰ পৰা মই ডাইনিং টেবুলখন আনিছোঁ সেই দোকানখনৰ কৰ্মচাৰীকেইজনৰ ব্যৱহাৰ ইমানেই বি ধুনীয়া যে মোৰ খুব ভাল লাগিল মই কেতিয়াবা আকৌ যদি কিবা বস্তু আনিবলগীয়া হয় মই তেওঁলোকৰ দোকানৰ পৰাই আনিম ডাইনিং টেবুলখনৰ তলৰ থোৰাকেইটা ধুনীয়াকৈ মৌৰাচৰাইৰ পাখিৰ নিচিনাকৈ বনাই দিছে মোৰ সেইটো চাই বেছি ভাল লাগিলে সেইকাৰণে মই সেই ডাইনিং টেবুলখন আনিলোঁ আৰু লগত ইমান সাতখন চকী দিয়া দিছে সেই সাতখন চকী দিয়াৰ কাৰণে মোৰ বেছি ভাল লাগিল